অ' আছোঁ ৰ এনে তই অ' আছোঁ অ' কি কৰি আছা তই অ'

অ' যোগাৰ হ'লে দে এই হাঁহটো বাচি আছোঁ ৰ অ' হাঁহ আছে আৰু আছে বেলেগ বেলেগো এতিয়া হাঁহটো আগে কৰি লওঁ আৰু বনাওঁতে টাইম লাগে নহয় অ' তই নাজান' নেকি বনাব অ' হাঁহটো বাচি কুটি লৈ কিনে ভালকৈ চাফা কৰি ল'লি লৈ ধুই চুই থৈ মছলা খিনি যোগাৰ কৰি ল'বি মছলাখিনি যোগাৰ কৰি লৈ কেৰাহিটোত তেল অলপ বেছিকৈ দি গৰম হ'ব দিবি তাৰছত তেলখিনিত দুটামান পাঁচ ফুৰণ দিবি তাৰপিছত শুকান জলকীয়া দিবি তেজপাত দিবি কাটা পিয়াজ দি অলপ টাইম ফ্ৰাই কৰি ৰাখিবি ৰাখি মাংসখিনি দিবি মাংসখিনি দি লাৰি থাকিবি লাৰি থাকি দহ পোন্ধৰমিনিট মান সময় এনেকৈ লাৰি থাকি কিনে ঢাকনিখন মাৰি থৈ দিবি ঢাকনিখন মাৰি থৈ দি পাঁচ মিনিটমান সময় তাৰপিছত ঢাকনিখন উঠাই কেনে আকৌ লাৰিবি লাৰি থাকি যেতিয়া মাংসটো অলপ ৰংচোৱা হ'ব ৰংচোৱা হোৱাৰ পিছত আলুখিনি দিবি কটা আলুখিনি আলুখিনি দি কিনে আকৌ পাঁচ মিনিটমান সময় লৰাই থাকি ঢাকনি মাৰি থৈ দিবি ঢাকনি মাৰি থৈ দি অলপ পানী চতিয়াই দিবি ঢাকনিখন ওলে আলু সিজিছে নে নাই চাবি চাই কিনে যদি আলু সিজা হেন পা তেতিয়া অলপ অলপকৈ পানী দি লাৰি থাকিবি ঢাকনি মাৰি ৰাখিবি লাৰি থাকিবি তাৰপিছত গোটেখিনি আলু সিজি যোৱাৰ পিছত মাংসখিনিও সিজাটো দেখাব নহয় দেখিলে আৰু গমে পাবি তই পানী বেছিকৈ দি উতলাবি এঘণ্টামান সময় সেনেকৈ হ'ব দে অ' আহিবি আহিবি দে হ'ব দে অ' অ'